আমি পশুপামৰ পশুবোৰক উপাৰ্জনৰ উদ্যোগলৈ ব্যৱহাৰ কৰিব পাৰোঁ পশুসমূহৰ বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে গৰু ছাগলী হাঁহ মুৰ্গী আদি আমি উপাৰ্জনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ তাৰে ভিতৰত গৰুৰ আৰু ছাগলীৰ গৰু ছাগলী আৰু ম'হৰ পৰা প্ৰস্তুত কৰা গাখীৰৰ পৰা আমি বিভিন্ন ধৰণৰ দুগ্ধ সামগ্ৰী যেনে গাখীৰ দৈ মাখন ঘি আদিও প্ৰস্তুত কৰি ল'ব পাৰোঁ যাৰ ফলত আমি ইয়াৰ পৰা প্ৰচুৰ পৰিমানে অৰ্থ উপাৰ্জন কৰিব পাৰিম ইয়াৰ উপৰি হাঁহ আৰু মুৰ্গীৰ পৰা মুৰ্গীৰ পশুপামৰ জৰিয়তে আমি মাংসও অধিক পৰিমাণে পাওঁ ইয়াৰ উপৰি ছাগলীও আজিকালি মানুহে প্ৰচুৰ পৰিমাণে মাংস হিচাপে ব্যৱহাৰ কৰিব ধৰিছে গৰু ছাগলীৰ আদিৰ পৰা প্ৰস্তুত কৰা আহৰণ কৰা গাখীৰে আমাক অধিক পৰিমাণে দুগ্ধ সামগ্ৰী যোগান ধৰে এই সামগ্ৰী সমূহৰ জৰিয়তে মানুহে নিজৰ অৰ্থ উপাৰ্জন বৃদ্ধি কৰিবও পাৰে গৰুৰ গৰুৰ পৰা উৎপাদিত গাখীৰ মানুহৰ স্বাস্থ্যৰ বাবে অধিক অতি মাত্ৰাই ভাল ই মানুহৰ শৰীৰত প্ৰয়োজনীয় কেলচিয়ামৰ যোগান ধৰে তাৰ উপৰি গৰুৰ তাৰ উপৰি মুৰ্গীৰ আৰু হাঁহৰ পৰা উৎপাদিত কণী আমি বিক্ৰী কৰিও অধিক পৰিমাণে অৰ্থ আহৰণ কৰিব পাৰোঁ এই মুৰ্গী কুকুৰা আৰু ছাগলী গৰু আদি আমি ঘৰত পুহি আমি আমাৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰোঁ